হয় অঁ কমল ৰেষ্টুৰেণ্টত লাগিছেনে হয় মই ৰাতিপুৱা মানে অৰ্ডাৰ এটা দি আহিছিলোঁ হয় এতিয়ালৈকে মই সেই অৰ্ডাৰটো মানে পোৱা নাই আৰু আপোনালোকৰ ৰেষ্টুৰেণ্টত কিবা ৰেহাই কুপন চলি আছে বোলে মোৰ লগৰ এজনীয়ে কৈছিলে মো আপোনাৰ তাত কিবা হয় ৰেহাই কি কি পাম বাৰু তেনেকৈ হয় আপুনি দিব পাৰিব নেকি অঁ ঠিক আছে দিয়ক